ঘৰত ৰন্ধা বঢ়া কৰোঁতে এল পি জি চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁতে খুব সাৱধানেৰে চিলিণ্ডাৰটো লগাবলৈ লগাব লাগে আৰু চিলিণ্ডাৰটো বন্ধ কৰোঁতে বা চিলিণ্ডাৰটো খোলোতে সদায় সাৱধানে কৰিব লাগে কাৰণ চিলিণ্ডাৰটো যদি খোলাৰ লগে লগে লিক্ হয় চিলিণ্ডাৰটো বাৰ্চ হোৱা সম্ভাৱনা থাকে আৰু মাজে সময়ে আমি কি কৰিব লাগে পাইপডাল চাই থাকিব লাগে কেতিয়াবা হয়তো লিক্ হৈ থাকিলে আমাৰ এল পি জি লিকুইড পেট্ৰ'লিয়াম গেছটো ওলাই থাকিলে ঘৰখনৰ কাৰণে ক্ষতিকাৰক হ'ব আগৰ দিনৰ মানুহে জুইত বস্তু বনাইছিলে তেতিয়া জুইত বস্তু বনাওতে ধোঁৱাৰ পৰা মানুহৰ অন্যান্য বেমাৰ হৈছিলে এতিয়া আগতে ধনী মানুহেহে প্ৰথমতে ধৰি লওক গেছটো ব্যৱহাৰ কৰিছিলে এতিয়া চৰকাৰে এনেকুৱা সুবিধা কৰি দিছে প্ৰতিখন ঘৰতে ধনী দুখীয়া বুলি কথা নাই প্ৰতিখন ঘৰতে এল পি জি গেছ চিলিণ্ডাৰ ব্যৱহাৰ হৈ আছে এতিয়া আমি যদি ভিতৰত ঘৰৰ ভিতৰত জুইডাল ধৰোঁ ঘৰখন লেতেৰা হ'ব বা চাফ চিকুণ কৰোঁতে সময় লাগিব কিন্তু আমি যেতিয়া গেছত বা এল পি জি গেছত আমি ৰন্ধা বঢ়া কৰোঁ ইমান লেতেৰাও নহয় বা সোনকালে বাচন বৰ্তনো লেতেৰাও নহয় এতিয়া তাৰ পৰা কোনো ধোঁৱা নোলায় ধোঁৱাটো মানুহৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হয় কিন্তু গেছৰ পৰা কোনো ধৰণৰ ধোঁৱা নোলায় বা মানুহৰ বেমাৰ আজাৰ কিবা একো নহয় কিন্তু আগৰ দিনৰ মানুহৰ বেমাৰ আজাৰ সেইটো কাৰণে বেছি আছিলে ধোঁৱাৰ পৰা জুইৰ ধোৱাৰ পৰা মানুহৰ বহুত ধৰণৰ বেমাৰ হয় কিন্তু এতিয়া গেছত এল পি জি গেছত কোনো ধৰণৰ ধোঁৱা নোলায় বা বস্তু বাচন বৰ্তন লেতেৰা নহয় ঘৰ দুৱাৰ লেতেৰা নহয় সময়মতে সেইটো চিলিণ্ডাৰটো খুলিব লাগে আৰু সময়মতে বন্ধ কৰি আমি গেছত বনাওতে সাৱধান কৰি পেলাই বন্ধ কৰিব লাগে আৰু খোলোতেও সাৱধানে খুলিব লাগে